মই এম কেফেইনৰ পৰা আপোনাৰ বডী স্ক্ৰাব এটা আৰু বডী ৱাশ্ৱ এটা লৈছিলোঁ প্ৰডাক্টকেইটা বিৰাট বেছিয়ে ভাল আপোনাৰ যদি আপোনালোকে বিচাৰে ব্যৱহাৰ কৰিব পাৰে আচলতে গৰমৰ দিনৰ কাৰণে আপোনাৰ ছানবাৰ্ণৰ কাৰণে এই প্ৰডাক্টকেইটা বহুত বেছিয়ে ভাল হয় ছানবাৰ্ণ নোহোৱা কৰে আপোনালোকে পাৰে যদি বিচাৰে এইকেইটা ব্যৱহাৰ কৰিব পাৰে এম কেফেইনৰ বডী স্ক্ৰাব আৰু বডী ৱাশ্ৱ